ভাৰতীয় ধৰ্মীয় ইস্থানবোৰৰ ভিতৰত মই জনাত কামাখ্যা মন্দিৰ পুৰী জগন্নাথ মন্দিৰ বৈষ্ণু দেৱী মন্দিৰ ঋষিকেশ কেদাৰনাথ মন্দিৰ এই এই মন্দিৰ বিষয়ে মই বিশেষ একো নেজানো কিন্তু কামাখ্যা মন্দিৰৰ বিষয়ে জানো কামাখ্যা মন্দিৰত আহাৰ মাহত অম্বুবাচী মেলা পালন কৰা হয় তাত বিভিন্ন ঠাইৰ পৰা মানুহ অম্বুবাচী মেলা উপভোগ কৰিবলৈ আহে